তালিকাবদ্ধ কৰিবলগীয়া এপ বহুত আছে তাৰ ভিতৰত মই যিবিলাকক যিবিলাকে মোক বিভিন্ন ক্ষেত্ৰত সহায় কৰে যদিও কিছুমান নিগেটিভ পইণ্টো তাত পোৱা যায় কাৰণ আজিকালি বহু কিছুমান সস্তীয়া প্ৰতিদিনে সহায় কৰে সেইবিলাকৰ ভিতৰত কিছুমান ছ'চিয়েল মেডিয়া ছাইট এপো আছে বা কিছুমান হেলথ্ ৰিলেটেড এপো আছে তাৰ ভিতৰত অন্য়তম হৈছে ফেচবুক হোৱাটছ আপ টুইটাৰ সেইবিলাক হ'ল ছ'চিয়েল মেডিয়া চাইট যাৰ জৰিয়তে আমি নিজৰ নিজৰ ঠাই তথা সমস্ত বিশ্বৰ কথা আমি নিমিষতে পাব পাৰোঁ তাত কিছুমান বাতৰিৰ অপপ্ৰচাৰ হ'বলৈ ধৰিছে যাৰ ক্ষেত্ৰত আমি কেতিয়াবা ব্য়থিত হ'বলগীয়া হয় কিন্তু তাৰোপৰি আমি ইয়াত বিভিন্ন ধৰণৰ আমি ধনাত্মক সঁহাৰি পাবলৈ সক্ষম হওঁ বি বিভিন্ন কথা আমি নিমিষতে গম পাবলৈ সক্ষম হওঁ লগতে আমাৰ প্ৰয়োজনীয় কিছুমান এপো আছে যেনেকুৱা ধৰক ই স্বাস্থ্য়জনিত হ'ব পাৰে বা আমি জীৱিকা সম্পৰ্কীয় হ'ব পাৰে যাৰ বাবে আমাৰ জীৱনত এইবিলাক এইবিলাক এপ্লিকেচনে আমাৰ জীৱনত বহু বাৰুকৈ প্ৰভাৱ পেলায় এইবিলাক এপক আচলতে আমি এই মানে প্ৰযুক্তি বিদ্য়াৰ একো একোটা এইবিলাক এপক আচলতে আমি এই মানে প্ৰযুক্তিবিদ্যাৰ একো একোটা যো যোগাত্মক প্ৰভাৱ যাৰ যাৰ যাৰ ফলত আমি নিমিষতে এঠাইৰ পৰা আন ঠাইৰ কথাবিলাক জানিবলৈ সক্ষম হওঁ লগতে আমি এইটো আমি নিজৰ এটা আনটোৰ মাজত কমিউনিকেচন অৰ্থাৎ যোগাযোগ ব্য়ৱস্থাটো আমি ৰাখিবলৈ সক্ষম হওঁ